মোৰ প্ৰিয় ইউটিউব চেনেলটো হৈছে যে আমাৰ গাওঁ বা চিত্ৰাচি কিটচেন এই দুয়োটাৰে মই চাওঁ মোৰ ভাললাগে তেওঁলোকৰ খাদ্য যি আমাৰ গাওঁটো হৈছে আমাৰ আগৰ যি অসমীয়া খাদ্য কেনেধৰণে নতুন ধৰণৰ নতুন পদ্ধতিৰে নতুন পদ্ধতিৰ জৰিয়তে তেওঁ বনাই দেখুৱাই খুব ভাললাগে আগত মই ইমান নাজানিছিলোঁ ইমান খাদ্য কিছুমান আছে আমাৰ আপাৰ আচামত হওঁক বা ল'ৱাৰ আচামত বহুতো বহুত জাগাত নানান ধৰণৰ বনাই মাছৰ আঞ্জাই হওঁক বা মাংসৰ আঞ্জাই হওঁক বা অন্য বহুতো আছে অসমীয়া খাদ্য সেইসমূহ তেওঁলোকে বেলেগ ধৰণে বনায় তাৰদ্বাৰা মই বহুতো শিকিব পাৰিছোঁ মোৰ ভাললাগে তে সেইদুটা ইউটিউব চেনেল চাইকিনে মই বহুতো কথা শিকিছোঁ বহুতো ৰান্ধিবলৈ পাৰিছোঁ তেওঁলোকৰ চেনেলৰ জৰিয়তে